অ দোকানতে কওকচোন অ মাল আছে কিমান লাগে আপোনাক এক কুইণ্টল কেতিয়াকৈ লাগে কালি ৰাতিপুৱা কেইটা বজাত লাগিব অ আঠটা বজাত ঠিক আছে পাই যাব বাৰু মালৰ ৰেটটো এতিয়া তিনিশ হৈ আছে নাই নাই ইয়াতে কমত নাইতো মই কমেই কৈছোঁ তিনিশ কৈছোঁ তিনিশৰ তলত দিব নোৱাৰি তথাপিতো আপুনি বেছিকৈ কৈছে যেতিয়া দুইশ আশীমানত দিব পাৰিম আৰু তাৰ তলত নোৱাৰোঁ এ নাই নাই দাদা এই বানপানীৰ সময় ইয়াত বহুত উটি গৈছে এতিয়া আপুনি বেছিকৈ ল'ম বুলি কোৱাৰ কাৰণে মই কমাই দিছোঁ আৰু তাতকৈ কমাব নোৱাৰিম মই নাই নাই এতিয়া পোৱা নাযায় মালৰ দাম মই তিনিশকৈ বেচোঁ এতিয়া আপুনি বহুত লাগে বুলি কোৱাত মই বিশ টকা কমাই দিছোঁ দুশ আশীৰ তলত একেবাৰে দিব নোৱাৰিম নাই নাই কমাই দিছোঁ কোনোৱে কমাই নিদিয়ে আৰু ইয়াতকৈ কমত দিব নোৱাৰিম আৰু নাই নাই কমাই দিছোঁ কমাই দিছোঁ আপোনাক বিশ টকা কমাই দিছোঁ আৰু তাতকৈ কমাই দিব নোৱাৰিম আৰু নাই মিলাই মেলিয়ে নাই নাই কমাই দিছোঁ আপোনাক এ ঠিক আছে টু চেভেণ্টি কৰি দিব ঠিক আছে আপুনি দি টু চেভেণ্টি দি দিয়ক নাই নাই নাই নাই নোৱাৰোঁ নোৱাৰোঁ দুইশ সত্তৰ টকাৰ তলত নোৱাৰিম আৰু ঠিক আছে আপুনি কিবা এটা মিলাই দিব মিলাই দিব অ ঠিক আছে দিয়ক অ' হ'ব দিয়ক দি দিম দিয়ক আপুনি লৈ ল'ব লৈ ল'ব